হেডফোন মই বহুত কোম্পানীৰে ব্যৱহাৰ কৰি পাইছোঁ মানে লাগেই আজিকালি জীৱনত মানে এতিয়া ক'ৰবাত আপুনি গাড়ী চলাই থাকিলেও ঘপককে আপুনি ম'বাইল উলিয়াই ধৰিবলে প্ৰব্লেম হৈ যায় হেডফোন এডাল বিশেষ এছেনছিয়েল আজিকালিতো বহুত ধৰণৰ হেডফোন আহিছে ধৰক চিম্পুল আগৰ নিচিনা ওৱাৰ থকা এতিয়া ওৱাৰলেছ ব্লুটুথ স্পীকাৰ কেইবা ধৰণৰ হেডফোন আহিছে হেডফোনৰ বহুত কোৱালিটি আছে বহুত কোৱালিটি মই ব্যৱহাৰো কৰিছো কিন্তু মানে সঁচা কথা ক'বলৈ গ'লে অৰিজিনেল যিবিলাক মোবাইলৰ লগত আহে মই যিটো ম'বাইলত আপুনি যিডাল হেডফোন আহে অৰিজিনেল হেডফোনডাল সেইডাল ব্যৱহাৰ কৰিলে ম'বাইলটোৰ লগতে হেডফোনডালো লাষ্টিং কৰে মই মানে যিটো দেখিছোঁ বৰ্তমান বহুত হেডফোনডাল বেয়া হৈ যোৱাৰ পিছতো মই কিনিছোঁ কম দামী হেডফোনো কিনো যিকোনো কোম্পানীৰ মানে আৰু এতিয়া এছেনছিয়েল লাগা হ'লে হাণ্ড্ৰেড ৰুপিছতে যেতিয়া এডাল হেডফোন পায় হেডফোনডাল কিনা যায় কিন্তু মানে যেতিয়া ভাবিছোঁ আপুনি যদি ভিভো ম'বাইল এটা ইউজ কৰি থাকে তাত ভিভো মোবাইলৰ অৰিজিনেল হেডফোনডাল দুটকা বেছি ল'লে লাষ্টিং কৰিব চাউণ্ড কোৱালিটিৰ ব্যৱহাৰ ভাল হ'ব আৰু যদি আপুনি ম'বাইলৰ লগত একেলগে হেডফোন কিনে এটা বুটৰ বুটৰ অৰিজিনেল বুটৰ হেডফোন ডাল ভাল বুটটো মই ব্য়ৱহাৰ কৰিছোঁ হেডফোন বুটৰ হেডফোনবিলাক বহুত ভাল বুটটো ইউজ কৰিব পাৰে অকণ ক'ষ্টলি হয় কিন্তু দাম দুটকা বেছি ল'লে দুটকা কম খৰচো দু দুদিন বেছিকৈ যাব সেইটোৱেই আৰু